হেল্ল' অ' হয় হয় হয় টুৱেণ্টি থাউজেনৰ ভিতৰততো ধেৰ মোবাইল আছে আপুনি কি কোম্পানীৰ ল'ব ৰিয়েলমি এলেভেন ৰেয়েলমি টুৱেলভ ৰেডমি নোট টুৱেলভ ৰেডমি নোট ইলেভেন চেমছঙ ধেৰ মোবাইল আছে ডিছকাউণ্ট আপুনি যদি টুৱেণ্টি থাউজেনৰ ওপৰত লয় তেতিয়া টেন পাৰ্চেণ্ট আৰু যদি টুৱেণ্টি থাউজেনৰ তলত ল'লে তেতিয়া ডিছকাউণ্ট নাপায়

হয় অ' ঠিক আছে অ'